ঋতু বুলিলেতো গোটেইকেইটাই ভাল তাৰ ভিতৰত মোৰ ঋতু আটাইতকৈ প্ৰিয় হ'ল বসন্ত ঋতু বসন্ত ঋতুত গছে পাত সলায় দেখিবলৈ বিৰাট শুৱনি হয় আৰু লগতে বহাগ বিহু আহে বহাগ বিহুত আমি নানান ধৰণৰ ৰং তামাছা কৰিব পাৰোঁ বা বিহু চাব পাৰোঁ তাৰোপৰি এনেকৈ বহুত আমি সময় তাত দিবও পাৰোঁ আৰু বিহু বুলিলেতো আমাৰ অসমীয়া মানুহৰ সদায় মানে হেৰি উৎফুল্লিত হৈ থাকে গতিকে বিহু যদিও তিনিটা বহাগ বিহুটো চবতছে মানে সকলোৰে প্ৰিয় বহাগ বিহুতে বিহু নাচ আহে আদি কৰি গোটেইখিনি ৰং ধেমালিৰ বস্তু হ'ল বহাগ বিহুৱেই গতিকে বসন্ত ঋতুটো মোৰ সেইকাৰণে বেছি প্ৰিয় বসন্ত ঋতু প্ৰিয় মানে বসন্ত ঋতু যিহেতু নতুন গছে নতুন পাত সলায় দেখিবলৈ ইমান ধুনীয়া হয় সেই বহাগ বিহু হওক বা গছে পাত সলোৱাই হওক বসন্ত ঋতুতে হয় সেয়ে বসন্ত ঋতু মোৰ আটাইতকৈ প্ৰিয় ঋতু